অসমীয়া ভাষাটো বৰ্তমান ছ'চিয়েল মিডিয়া আৰু ডিজিটেল প্লেটফৰ্মত শুদ্ধ ৰূপত ব্যৱহাৰ হয় বুলি মই নাভাবোঁ কিয়নো অসমীয়া ভাষাটো গুগলতেই হওক বা বৰ্তমান যি হোৱাটছএপত মেটা এ আই যে সেইসমূহতেই হওক তেওঁলোকৰ সম্পূৰ্ণৰূপে পোৱা নাযাই গুগলত কম বেছি পৰিমাণে অসমীয়া ৰূপটো পোৱা যায় যিহেতু গুগলত যদি আমি অসমীয়া ভাষাটো মাৰোঁ তেতিয়া বেংগলীৰ ৰূপত আহে কম খুব কম বেছি পৰিমাণে ৱিকিপেডিয়াত অসমীয়া ভাষাটো পোৱা যায় যিহেতু অসমীয়া ভাষাটো সকলোতে উপলব্ধ নহয় সেয়েহে বহুতো সময়ত অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় তদুপৰি যিহেতু কিছুমান ইংলিছ মিডিয়ামত নতুনকৈ যায় তেওঁলোকে সেই সময়ত ট্ৰেঞ্চিলেট অসমীয়ালৈ কৰিব বিচাৰে বা অসমীয়া ভাষাটো জানিব বিচাৰে সেইসমূহে যিহেতু যেতিয়া গুগল বা অন্য কোনোবা হেৰি মানে তেওঁলোকে চাৰ্চ কৰে সেইসমূহ তেওঁলোকে উপলব্ধ যাব তেওঁলোকে বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হয় অসমীয়া ভাষাটো বৰ্তমান সময়ত উন্নতিৰ খুবেই প্ৰয়োজন যিহেতু অসমীয়া ভাষাটো মানুহে ক'বলৈ লাজ পায় বা মানুহে সকলো মানুহে ব্যৱহাৰ নকৰে আমি যদি কোনোবা এখন বিদেশী ঠাইলৈ যাওঁ আমি সেই সময়ত তেওঁলোকৰ ভাষাটোৱে প্ৰয়োগ কৰিব লাগে ইংলিছেই হওক হিন্দীয়ে হওক মাৰাঠিয়েই হওক তামিলেই হওক সেইসমূহ ভাষা ব্যৱহাৰ কৰিব লাগে আমি তাতো নিজৰ ভাষা বা নিজৰ ভাষা অৰ্থাৎ অসমীয়া ভাষা ব্যৱহাৰ কৰে তাত কোনো মানুহে বুজি নাপায় সেয়েহে যিহেতু অসমলৈ কোনোবা যদি আহে তেতিয়া তেওঁলোকে অসমীয়া ভাষা ঠাইত তেনেকৈ ইংলিছ হিন্দী আদি ভাষাসমূহ ব্যৱহাৰ কৰে কিন্তু তেওঁলোকে বা আমি কোনো চেষ্টা নকৰো যাতে অসমীয়া ভাষাও তেওঁলোকে বুজিব বা তেওঁলোকে অসমীয়া ভাষাটো তদুপৰি যিহেতু তেওঁলোকেও চেষ্টা কৰে তেওঁলোকেও গুগল বা অন্য কোনো ৱেবছাইটত তেওঁলোকে অনুপ উপলব্ধ নহয় বা তেওঁলোকৰ বহুতো অসুবিধাৰ সন্মুখীন হৈছে সেয়েহে বৰ্তমান সময়ত অসমীয়া ভাষাটো বিভিন্ন প্লেটফৰ্মত উপলব্ধ নাই সেয়েহে এই ক্ষেত্ৰত বহুত লোকে মন কৰা উচিত আৰু অসমীয়া ভাষাটোৱে বিভিন্ন ক্ষেত্ৰত শুদ্ধ ৰূপত ব্যৱহাৰ কৰাটো মই উচিত বুলি বিবেচনা কৰোঁ